মই এতিয়া মোৰ নিজৰ বিষয়ে অকণমান থুলমূলকৈ ক'ব বিচাৰিছোঁ মোৰ দুহেজাৰ চাৰি চনৰ ঊনত্ৰিছ নৱেম্বৰ তাৰিখে জন্ম হৈছিলে লগতে মই অতি সুখীত কাৰণ এই পৃথিৱীখন মোৰ নিজৰ মা দেউতাৰ অধীনত চাবলৈ পালোঁ মোৰ মা দেউতাই আপোন প্ৰিয় মোৰ পৰিয়ালবৰ্গৰ মানুহবোৰ অতি শুভকামনাৰে মই আগবাঢ়ি যাবলৈ অতি সাহস দিয়ে আশীৰ্বাদ কৰে লগতে মই তিনি বছৰ হোৱা লগতে অংগনবাডীত মোৰ মায়ে লগাই দিছিলে লগতে পঢ়াৰ যাত্ৰাখন তেনেকৈয়ে আৰম্ভ হ'ল আৰম্ভ হোৱা পিছতে মই এটি দুটিকৈ ক্লাছ আৰম্ভ হৈ গৈ আগবাঢ়ি বাঢ়ি গৈ আছিলোঁ যোৱা পাছতে তাতে সূক্ষ্ম হিচাপে ছোৱালী এজনী ভাল পাইছিলোঁ ছোৱালীজনী ভাল পোৱা পিছতে তাইক মনে মনে ভাল পালোঁ ভাল পোৱা পিছতে এটি দুটিকৈ ভাল বেয়া কথা তাইৰ লগতে স্পষ্টভাৱে পাতিব ল'লোঁ তায়ো মোৰ লগত অতি সুখীত অনুভৱ কৰিছিল ভাল বেয়া সৰুকালৰ কথা আৰু সৰুতে সবৰে মনটো সাল সলনি হৈয়ে থাকে ভাল বেয়াৰ মাজেৰে গৈ আছিলোঁ তাৰপিছত হায়াৰ ছেকেণ্ডাৰী পঢ়িলোঁ হায়াৰ ছেকেণ্ডাৰী নামভৰ্তি কৰিলোঁ মেট্ৰিক পাছ দিয়া সময়ত মই প্ৰথমে গমেই পোৱা নাছিলোঁ ইমান ভয় ইমান ভয়াৱহতা মাজত যে থাকিব লাগিব তাৰপিছত ভয়াৱহতাৰ মাজেৰে গৈ গৈ পৰীক্ষাও দিলোঁ পৰীক্ষা পাছোঁ কৰিলোঁ পাছ কৰা পিছত লগতে হায়াৰ ছেকেণ্ডাৰী নাম লগালোঁ হায়াৰ ছেকেণ্ডাৰী আকৌ সেইখন কলেজতেই পঢ়া কলেজ মানে হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু মৰাণ হায়াৰ ছেকেণ্ডাৰী স্কুল তাৰপিছত তাতেই তাতেই পঢ়ি মেলি ক্লাছ পাছ কৰিলোঁ পাছ কৰা পিছত এতিয়া বৰ্তমান আই টি আই কৰি আছোঁ আই টি আই কৰা পিছত মোৰ প্ৰিয় খাদ্য ভিতৰত ভাত পৰে আমাৰ অসমীয়া মানুহৰ অসমীয়া ভিতৰত ভাত পৰে ৰাতিপুৱা মই ভাতেই খাওঁ তাৰপিছত জীৱন যাত্ৰা তেনেকৈয়ে বৰ্তমান চলি আছে এতিয়া ৰাতিপুৱা ভাত খাওঁ দুপৰীয়াও ভাত খাওঁ মায়ে টিফিন দিয়ে আই টি আই টি আই ওলাই গ'লে টিফিন দিয়ে দিনতে টিফিন খাওঁ টিফিন ভালদৰে বন্ধুবৰ্গৰ লগত ভালদৰে ফূৰ্তি ফাৰ্তা কৰোঁ আই টি আই কি বস্তু প্ৰথমে গম পোৱা নাছিলোঁ লগতে পঢ়া শুনা এনেকৈ আগবাঢ়ি চলি গৈ থাকোঁতে স্মৃতিমূলক হিচাপে সব সকলোবোৰ মগজ আৰু মনে অতি সহজতে কেপচাৰ কৰি কৰি যায় আৰু লগতে সেইখিনি আমি পাবলৈ বৰ চেষ্টা কৰিছিলোঁ যিবোৰ আমি শিক্ষা পাবলগীয়া আপোনালোকক এইষাৰ কথাই ক'ব বিচাৰিছোঁ যে জীৱনটো প্ৰতি প্ৰতি পলটোৱে জীয়াবলৈ চেষ্টা কৰক যিটো আপোনাৰ মনৰ ভাৱ হৈ আকৌ পুনৰাবৃত্তি হিচাপে ঘূৰিটো আহিব নোৱাৰে সেই ভাৱবোৰ আপোনাক ভালকৈ ৰূপান্তৰিত কৰি তোলক মনটো ভাল লগাই তোলক